ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মানে আমি আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল অৰুণাচলত আমি যাই ভাল লাগে বিশেষ আমি ইমান দূৰলৈ আকৌ বেলেগ ৰাজ্যলৈও তেনেকে দূৰো হয় আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল ঠিক তেনেকৈ অৰুণাচলত গ'লে পাহাৰবিলাক আমি দেখিবলৈ পাওঁ খুব সেউজীয়া আমি দৃশ্য দেখিবলৈ পাওঁ অৰুণাচলত আৰু জনজাতীয় মানুহৰ ড্ৰেছ পোছাক সাজপাৰ এইবিলাক আমি অৰুণাচলৰ সেই সাজপাৰবিলাক আমি দেখিও ভাল লাগে তেখেতলোকৰ কাৰুকাৰ্য কিছুমান যেনে তেখেতলোকৰ সাংস্কৃতিক নৃত্যবিলাক অৰুণাচলৰ সেইবিলাকো চাই ভাল লাগে আৰু অৰুণাচলত সেই পাহাৰবিলাক বিশেষ নদীবিলাক পাহাৰৰ ওপৰৰ পৰা চাই ভাল লাগে আমি ঠিক তেনেকৈ অৰুণাচল সীমান্তৱৰ্তী জেগাত আমি লেখাবালি বুলি কয় লেখাবালিত আমি যাওঁ তাত বছৰত মালিনী মেলা বুলি চলে এপ্ৰিল মে' মাহত সেই মালিনী মেলা বহুত ভাল লাগে মালিনী তাত মেলা বহে তাত মালিনীত বহুত অৰুণাচলৰ পুৰণি কিছুমান বস্তু তাত উলিয়াই বজাৰ কৰি কিনিব বেচা কিনাও হয় পুৰণি বস্তু যেনে কাঁহী বাতিৰ পৰা পুৰণি বস্তু ঠিক তাত কাঠৰ কিছুমান কাঁহী বাতিও সেই মালিনী মেলাত পোৱা যায় আৰু কাঁহী কাঁহৰ আৰু কিছুমান অৰুণাচলৰ মানুহে ব্যৱহাৰ কৰা দা কোঠাৰ তেনেকে বহুত আৰু জীৱ জন্তুৰ চাল এইবিলাকো পায় অৰুণাচলত অৰুণাচলৰ চুবুৰীয়া ৰাজ্য হিচাপে আমি অৰুণাচললৈ প্ৰায় বছৰত যাওঁ মালিনী মেলা চাবলৈ আৰু অৰুণাচলত মাঘ বিহুৰ দিনা অৰুণাচললৈ যায় এখন নদী আছে গংগা নদী বুলি কয় সেইখনকো পাহাৰৰ পৰা পানী বৈ থাকে এনিটাইম বগা পানী এবিধ বৈ থাকে অৰুণাচলত আমি সেই অৰুণাচলৰ তাত মাঘ বিহুৰ দিনা সেই পানীত গা ধুলে সকলো পাপ খণ্ডন হয় বুলি উপৰি পুৰুষৰ আগৰ মানুহবিলাকেও কয় সেই আমি চুবুৰীয়া ৰাজ্য অৰুণাচললৈ আমাৰ ইয়াৰ পৰা আমাৰ অসমৰ পৰা আমি আমাৰ মানুহবিলাক মাঘ বিহুৰ দিনা ভোগালী বিহুৰ দিনা তালৈ স্নান কৰিবৰ কাৰণে যায় আৰু তাত তেখেতলোকৰ মনৰ কামনাবিলাক কিছুমান পূৰ্ণ হয় বুলি কয় আৰু ঠিক তেনে তালৈ আমাৰ হেৰিবিলাকে ইয়াৰ পৰা আমাৰ জিলাৰ পৰা আমাৰ অসমৰ পৰা চুবুৰীয়া ৰাজ্যখনলৈ যায় সেইটো সেইকাৰণেই অৰুণাচলখন আমি ভাল বুলি